আমাৰ নলবাৰী জিলাত বিশেষকৈ নামনি অসমত ভঠেলি উৎসৱটো বহুত ডাঙৰ উৎসৱ আৰু আমাৰ ইয়াত ফুটবল খেল প্ৰত্যেক গাঁৱতেই অনুষ্ঠিত হয় এই এই খেল বা ভঠেলি উৎসৱত মানুহক একত্ৰিত কৰি মানুহক এখন এটা সামাজিক মা মাধ্যমত মাধ্যমেৰে মানুহৰ এটা একত্ৰিত কৰে

ফুটবল খেলত বহুত মানুহ সমাগম হয় সমাগম হয় মানুহৰ বিভিন্ন ভাৱধাৰা আদান প্ৰদান হয় আমাৰ ইয়াত বিশেষকৈ নলবাৰী জিলাত থিয়েটাৰ বিভিন্ন ধৰণৰ পূজা লক্ষ্মী পূজা দুৰ্গা পূজা এইবিলাক অনুষ্ঠিত হয় থিয়েটাৰ বিশেষকৈ আমাৰ ইয়াত প্ৰত্যেক গাঁৱতেই নিমন্ত্ৰন কৰা হয় আৰু মানুহবিলাকে তাৰ পৰা বহুতো মনোৰঞ্জনমূলক মনোৰঞ্জনমূলক আমোদ প্ৰমোদ কৰিব পাৰে